অঁ বাইদেউ হেৰি মই আপোনালোকৰ ক্লাছত ক্লাছ টুত পঢ়ে যে এই হিমাশ্ৰী বুলি ছোৱালীজনী মই তাইৰ মাকে ক'লোঁ হেৰি মোৰ মানে আচলতে এটা কথা আপোনাৰ ওচৰত ৰাখিবলৈ মই ফোন কৰিছিলোঁ তাৰ মানে আমি দুদিনমান নাথাকিম তাৰমানে মোৰ ঘৰৰ অকণমান অসুবিধা এটা হৈছে সেইকাৰণে আমি গুৱাহাটী যাব লাগিব গতিকে সপৰিয়ালে যিহেতু যাব লাগিব মানে মোৰ ছোৱালীজনীৰ দুদিনমান স্কুল ক্ষতি হ'ব গতিকে আপোনাক মই সেইকাৰণে মানে মই আপোনাৰ নম্বৰটো লৈ পেলাই বেলেগ এগৰাকীৰ পৰা মই আপোনাক ফোন কৰি সেইটো জনাবলৈকে মই ক'লোঁ আৰু হেৰি কিবা অসুবিধা হ'ব নেকি বাৰু হয় হয়

ঠিক আছে বাৰু তেতিয়াহ'লে মই এপ্লিকেচনখন হয় দুদিনৰ কাৰণে আমাৰ যদি এদিন বা দুদিন আৰু বাঢ়ে তেতিয়াহ'লে মই আপোনাক ফোনতে বাৰু জনাই দিম আৰু মই এপ্লিকেচনতো ডেটটো বাৰু আপোনাক তাতে লিখি দিম মই ঠিক আছে বাৰু বাইদেউ কিবা যদি আৰু থাকে কথা মই আপোনাক পিছত জনাই দিম বাৰু হয় হয় ঠিক আছে বাৰু আৰু বাইদেউ মই কথা এটা সুধিব আছিল এই পঢ়া শুনা মানে কিবা যে এইকেইদিন যদি অলপমান ক্ষতি হয় সেইখিনি নোট আপুনি যদি লিখাই পিছত মোক আপুনি পঠিয়াই দিব পাৰিব নেকি

হয় হয় ঠিক আছে ঠিক আছে দিয়ক বাইদেউ ধন্যবাদ